আমাৰ সংস্কৃতিত অতীজৰেপৰা অতীজৰেপৰা মহিলাৰ ঋতুস্ৰাৱণত কিছুমান নিয়ম পালন কৰি আহিছোঁ আহিছে আৰু সেই নিয়োবোৰো নিয়মবোৰ আমি বৰ্তমানো পালন কৰিবলৈ চেষ্টা কৰিছোঁ সেই অতীজৰে পৰা মহিলাৰ ঋতুস্ৰাৱণত তিনিদীয়া কিছুমান নিয়ম পালন কৰি আহিছে কিন্তু বৰ্তমান সময়ত কি কৰ্মসূত্ৰে আমি কেতিয়াবা সেই নিয়মবোৰ নিয়মৰ বাহিৰত গৈও নিয়মৰ বাহিৰত যাব লগা হয় মানে পঢ়া শুনাক লৈ বা কেতিয়াবা কৰ্মসূত্ৰে নিজৰ দায়িত্বটোৰ বাবে দায়িত্বৰ বাবে আমি সেই তিনিদিনীয়া নিয়মটো পালন কৰিব নোৱাৰোঁ কাৰণ কেতিয়াবা পঢ়ি থকা ছোৱালী ছোৱালীবোৰ কেতিয়াবা পৰীক্ষা পৰি যায় তেতিয়া যাব লগা হয় সেই সময়খিনিত আৰু কেতিয়াবা মহিলা কৰ্মসূত্ৰে যিবিলাক মহিলা কৰ্ম কৰি থাকে সেইবিলাকেও নিজৰ দায়িত্বৰ বাবে সেই সময়খিনিত যাব লগা হয় তথাপিটো যেতিয়ালৈকে আমি ঘৰত থাকো তেতিয়ালৈকে সেই নিয়মটো আমি পালন কৰি থাকোঁ যিমান পাৰো আমি সেই নিয়মটো পালন কৰিয়ে থাকোঁ কিন্তু কেতিয়াবা যেতিয়া কেতিয়াবা যেতিয়া আৰু নোৱাৰোঁ কৰ্মসূত্ৰে বা পঢ়া শুনাৰ কাৰণে সেই নিয়মটো পালন কৰিব নোৱাৰোঁ তেতিয়া আমি নিয়মৰ বাহিৰত যাব লগা হয় আৰু সেইকেইদিন আমি বহুত বহুত মানে পৰিষ্কাৰ পৰিচ্ছন্ন পৰি পৰিষ্কাৰ হৈ থাকোঁ কোনো ধৰণৰ মানে লেতেৰা হৈ নাথাকোঁ পৰিষ্কাৰ হৈ থাকোঁ যাতে আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল পৰিষ্কাৰ হৈ থকাটো যাতে আমাৰ বিভিন্ন বীজাণু বা বেলেগ বেমাৰ আজাৰে আমাক মানে আক্ৰান্ত কৰিব নোৱাৰে সেইকাৰণে আমি সেই কেইদিন পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ যিমানে আমি আমি সেই তিনিদিন নিজকে নিজকে মানে ভালদৰে ৰাখোঁ বিভিন্ন গা ডেইলী সেইকেইদিন আমি গা চা গা ধুওঁ মানে ধুই কিনে গা ধুই কিনে বা নিজকে মানে পৰিষ্কাৰ কৰি চাফ চিকুণ কৰি ৰাখোঁ আৰু ভাল ভাল মানে নিজকে মানে চাফা কাপোৰ ব্যৱহাৰ কৰোঁ মানে চাফা কাপোৰ পিন্ধি থাকোঁ আৰু যেতিয়া আমি নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আৰু মানুহেও যাতে আমাক দেখি কিনে ভাল মানে এনেকুৱা নহয় যে আমাক দেখি কিনে লেতেৰা লাগিছে তেনেকুৱাকৈ আমাক মানে নাভাবে ভাল হিচাপে আমাক চায় আৰু এই মহিলাৰ এই ঋতুস্ৰাৱণক আমাৰ সংস্কৃতিত সংস্কৃতি বা সকলো মানুহেও মানে এটা ভাল মানে কোনো বেয়া দৃষ্টিৰে নাচায় আৰু যিবিলাক আমি নিয়ম পালন কৰিব লাগে সেই নিয়মবোৰ আমি ভালদৰে পালন কৰি থাকোঁ